আমাৰ ঘৰৰ ওচৰত এইবোৰ মানুহ আছে বাৰু ইমান পগলা হৈছে কিছুমান কিছুমান তাৰমানে খোৱাৰ দুখত পগলা হয় কিছুমান চিন্তাৰ দুখতেই পগলা হৈ থাকে তাৰমানে আৰু কিছুমান খাবলৈ নাপায় পগলা হয় কিছুমান পঢ়া লিখা সেইবোৰৰ কাৰণে পগলা হয় কিছুমানে ভাং খাই পগলা হয় কিছুমানে মদ খাই পগলা হয় তেনেকেই তাৰমানে কিছুমানে ভাং খাই পগলা হয় কিছুমানে বিভিন্ন বস্তু খাই তাৰমানে মানুহবোৰ পগলাই হৈ থাকে তাৰমানে কি কিহৰ কাৰণে পগলা হয় এতিয়া সেইটো কাৰণেই হয় আৰু চাগে ভাং খোৱা মদ খোৱা কিছুমান চিন্তাতেই পগলা হৈ থাকে পগলা হৈ যায় কিবা কিবি ভাবি গুনি থাকিলে মানে পগলা হয় এতিয়া উপায়টো নাই মানুহৰ তেনেকেই তাৰমানে আৰু হেৰি ভাবি গুনি থাকোঁতে থাকোঁতে কিছুমান মানুহক পগলা হৈ যায় কি কৰিম কি নাই এনেকৈ তাৰমানে চিন্তা কৰি থাকোঁতে থাকোঁতে গোটেই তাৰমানে পগলাই হৈ থাকে তাৰমানে আৰু কিছুমানে ভাং খাব কিছুমানে মদ খাব কিছুমানে তাৰমানে ই কলেজত পঢ়ি থাকোঁতেই পঢ়োঁতে পঢ়োঁতে পঢ়োঁতে পঢ়োঁতে গোটেই পগলাই হৈ যাব তাৰমানে আৰু তেনেকুৱা কথা কিছুমান মানুহ আকৌ মদ খাব খাই একদম গোটেই ক'ব নোৱাৰা হৈ থাকিব আৰু তাৰমানে কিমান খাব কিমান কৰিব এইটো ক'ব নোৱাৰে তাৰমানে পগলা ভুল প্ৰগলা গোটেই বলিয়া হৈ থাকিব একো কথা ক'বই নোৱাৰি আৰু কিছুমান মানুহৰ ভাং খাব মদ খাব তেনেকেই পগলা হৈ যায় কিছুমান ভাবি কিন্দি থাকোঁতেই পগলা হৈ যায় সেইকাৰণে এতিয়া হেৰি আৰু এতিয়া এই পগলা হৈয়ে থাকে আৰু মানুহখিনি আৰু চব কেনেকুৱা কি হয় আৰু পগলা থানালৈ নিবলগীয়া হয় কিছুমান মানুহ কিছুমান মানুহ ঘৰতে গাঁৱতেই ভাল হয় কিছুমান তেনেকুৱা কথা